হেল্ল' অঁ মই বেবেজীয়াৰ পৰা কৈছিলোঁ হেৰি নগাওঁ পুলিচ আউটপ'ষ্ট হয় নে বাৰু এইটো নম্বৰ অঁ অঁ হয় ছাৰ মোৰ মানে আজি আবেলি সময়ত মোৰ বেগ এটা হেৰাইছে মই হেৰিত নগাওঁ গৈ আছিলোঁ নগাওঁ গৈ থাকোঁতে টেম্পুৰ পৰা মানে মোৰ বেগটো চুৰি হৈছে সেইকাৰণে মানে আপোনাক ইনফৰ্ম কৰিব বিচাৰিছোঁ মই থানাত আজাহাৰ দিম বুলি ভাবিছিলোঁ কিন্তু মোৰ আজি সময় নহলগৈ সেই কাৰণে ভাবিছোঁ কালিলৈ মই এজাহাৰ এখন লিখি পেলাই দিমগৈ কিন্তু আপোনাক আগতীয়াকৈ মানে ইনৰ্ফমটো কৰিবলৈ জনাইছোঁ আৰু মই নগাওঁ টাউন অঁ মই নগাওঁ টাউন গৈ আছিলোঁ মোৰ বিশেষ কামত মানে গৈছিলোঁ বেগত মোৰ বহুতো নথি পত্ৰ আছে মানে একে দৰকাৰী আৰু প্লাছ মোৰ মোবাইল এটাও আছিলে তাতে বেগটো মানে মই নামি দিলোঁ নামি দিয়াৰ লগত লগত মানে বেগটো কাৰ হাতত কেনেকৈ ৰ'ল একো গমেই নাপালোঁ মই নামি দিয়াৰ পিছত বেগটোৱেই নাপালোঁ মই সম্ভৱ চাগে টেম্পুত থকা মানুহ কেইজনৰ ভিতৰতে কোনোবাই গাইব কৰি দিব লাগিব কাৰণ আৰু দুজনমান মানুহ মানে মই লেফত হেণ্ড চাইডে নামিছোঁ আৰু দুজনমান মানুহ মানে ৰাইট হেণ্ড চাইডে নামি দিলে গতিকে তেওঁলোকৰ ভিতৰৰ পৰা কোনোবাই নগাঁও মৰিগাঁও চেণ্ডিকেটতে হয় মোৰ নাম ৰিজুমা ভগৱতী আমাৰ বেবেজীয়া আমাৰ আমাৰ বেবেজীয়াই বেবেজীয়া চাৰিআলিত পৰে কিন্তু মই নগাওঁ আহিছিলোঁ কাৰণে মানে ভাবিছোঁ আৰু যাওঁতে নগাওঁতে ইনৰ্ফমটো কৰি যাওঁ আপোনাকে সেই কাৰণে ফোনটো কৰিছিলোঁ আপোনালোকলৈকে কওকচোন

অঁ আছে আছে মোৰ ডকুমেণ্টখিনিৰ ধৰক টু কপি মোৰ হাতত আছে ফোট'ষ্টেট কপি আছে গতিকে সেইখিনি মই গাঁথি দিব পাৰিম বাৰু ঠিকে আছে আপুনি হয় হয় আপুনি কিন্তু অকণমান

আপুনি অকণমান কথাটোত বেছিকে গুৰুত্ব দিব ছাৰ কাৰণ মোৰ একদম বিশেষ লাগতিয়াল বস্তু কিছুমান আছেটো বিশেষকৈ অঁ বিশেষকৈ মানে মোবাইলটো হেৰাইছে যে কাগজখিনিতকৈও মানে বেছি ইমপৰটেণ্ট হৈছে মোৰ মোবাইলটো হয় হয় হয় ৰচিদ সেইয়া বিছাৰি নাপাম নেকি ছাৰ গম পাইছেনে কাৰণ মই ঘৰ মানে চিফ্ট কৰিবলগীয়া হৈ গ'ল গতিকে কৰ বস্তু ক'ত পৰিলে এতিয়া ৰচিদখনটো মই মোবাইলৰ বিচাৰি নাপাম সেইটোতো ধৰক সম্ভৱ নহব কাৰণ পুৰণা ঘৰত থাকি গ'ল

অঁ অঁ হয় ঠিক আছে বাৰু হ'ব মই ট্ৰাই কৰি চাম যিমান দূৰ পাৰোঁ মানে

অঁ অঁ অঁ অঁ অঁ ঠিক আছে

ঠিক আছে থেংক ইউ ছাৰ